হয় দাদা আমি গন্তব্য স্থল পালোঁহিনে হয় দাদা মোৰ তাত আপোনাৰ অলপ অনলাইন পে'মেণ্টটো হোৱা নাই আপুনি অলপ আপোনাৰ তাত কি আপোনাৰ তাত খুচুৰা হ'ব নেকি মোৰ মানে অনলাইন পে'মেণ্ট হোৱাটো মই কৰি হোৱাহেঁতেনটো মই কৰিয়ে দিলো হয় মোৰ তাতো অলপমান চাৰভাৰৰ কাৰণে দিগদাৰ হৈ আছে আপুনি চাওকচোন আপোনাৰ তাত আছে যদি খুচুৰা হয় আপুনি চাওকচোন দাদা